আমি অৱগত কৰা খুচু়ৰা পাইকাৰী বজাৰবোৰ ধৰা হওক পাচলি দোকান তামোল পাণ গেলামালৰ দোকান আৰু কে পি শিখৰ চাহৰ দোকান আৰু মাছ মাংসৰ লগতে কণী হোলচেলাৰৰ দোকান ইত্যাদিবোৰেই আমাৰ পাইকাৰীৰ বজাৰবোৰৰ ভিতৰতে পৰে এই বজাৰবিলাকৰ মাজত ইয়াৰ মূল্যও কম বেছি পৰিমাণে মানে উঠা নমা হৈ থাকে পাইকাৰী বজাৰবিলাকৰ বস্তুৰ দৰ দামবিলাক কোনোবা এদিন কমে কোনোবা এদিন বাঢ়ে হ'লেও কিনিতো খাব লাগিবয়ে সেইকাৰণে ধৰি লওক এতিয়া বস্তু চাই মূল্যটো দিয়া হয় এই কাৰণ পইচা হ'লেই সব পায় অ এতিয়া তামোল এখন কিনিবলৈ হ'লেও ধৰি লওক এতিয়া পইচা লাগে এখন এখন তামোলত পাঁচ টকা হ'ল সাধাৰণ শ্ৰেণী মানুহৰ কাৰণে মানে এই খুচুৰা খুচুৰি বস্তুবোৰ ল'বলৈ অলপ অসুবিধাই হয় কাৰণ বজাৰৰ মূল্য দিনক দিনে ইমান বেছি হৈছে নহয় মানে যাৰ টকা পইচা আছে সি ভালদৰে এমুঠি খাব পাৰিছে দোকানীবিলাকৰো প্ৰফিট হোৱাটোৱেই তেওঁলোকে বিচাৰে বয় বস্তুৰ মূল্যটো বাঢ়িবই কাৰণ দিনক দিনে পৰিৱৰ্তন হৈ আহিছে সবফালে বয় বস্তুৰো নাটনি হৈছে বাহিৰৰ পৰাও আহে যিহেতু সেইকাৰণে বাহিৰৰ পৰা অহাৰ কাৰণে ধৰি লওক গাড়ী ভাড়া ইত্যাদিবিলাকৰোতো পইচা দিব লাগে আৰু দোকানীবিলাকৰতো এখন এখন সংসাৰ আছে সেই সংসাৰখন এতিয়া চলিবলৈ হ'লে তেওঁলোকে নিজলৈতো কিবা এটা ৰাখি বস্তুটো বিক্ৰী কৰিব লাগিব সেইটো কাৰণে মানে যাৰ টকা পইচা আছে সি ভালদৰে আৰু বেপাৰ কৰি খাব পাৰিছে আৰু যাৰ নাই সি কমকৈ হ'লেও বজাৰ কৰি খাইছে আৰু এতিয়া অনলাইনৰ বিষয়েও মানে অনলাইনটো বিশেষ সুবিধা হৈছে কিন্তু এচাম মানুহৰ কাৰণে অসুবিধাও হৈছে মানে আমি কোৱা শুনো অনলাইনত কিছুমান বস্তু সস্তাকৈ পায় কেতিয়াবা ভালো আহে কেতিয়াবা বেয়াও আহে অনলাইনৰ যোগেদি বহুতে আজিকালি বস্তু ঘৰতে লয় অৰ্ডাৰ দিয়ে কিন্তু দোকানীবিলাকৰ আকৌ অলপ নষ্টহে হৈছে কাৰণ দোকানীবিলাকে যিবিলাক বস্তু যিটো দামত বিক্ৰী কৰিম বুলি ভাবে অনলাইনে আকৌ সেইটো খায়ে পেলাইছে তাৰমানে অনলাইনত কমকৈ ৰেটত কম ৰেটতে পোৱা হয় সেইটো কাৰণে অনলাইনত বহুত মানুহে আজিকালি অনলাইনৰ যোগেদিয়ে বস্তুবিলাক ঘৰলৈ লৈ আহে আৰু সুবিধাও হয় দি থৈও যায়হি সেইটো কাৰণে অনলাইনে মানে অনলাই দোকানীবিলাকে কিন্তু অনলাইনৰ বিশেষ ভাল নাপায় নাপায় মানে কি তেওঁলোকৰ যিবিলাক বস্তু বিকিম বুলি আনিছিলে সেইবিলাক বস্তু আজিকালি ঘৰতে বহি অনলাইনৰ যোগেদি মানুহবিলাকে ল'ব পৰা সুবিধা হৈ গ'ল সেইকাৰণে দোকানীবিলাক অলপ মাৰ খাইছে মাৰ খোৱা কাৰণে দোকানীবিলাকৰ পৰিয়ালটোও চলিবলৈ অলপমান অসুবিধা হৈছে কিন্তু হ'লেওতো উপায় নাই অনলাইনৰো এটাতো মানে ব্যৱসায়হে সেইটো তেওঁলোকে তাৰ জৰিয়তেওতো নিজৰ পৰিয়াল বা নিজৰ চলিব পৰা খৰচ এটা উলিয়াইছে সবফালে চাব লাগিব এই ভালো আছে দিশ বেয়াও আছে আমি আচলতে ভাল দিশটোৱে ল'ব লাগে বেয়া দিশটো কেতিয়াও ভাবিব নালাগে কাৰণ সবেই জীয়াই আছে থাকিব লাগে বজাৰ সমাৰ কৰি দোকানীবিলাককো সন্তুষ্ট কৰিব লাগে আৰু অনলাইনকো সন্তুষ্ট কৰিব লাগে কিন্তু সেইখিনি কৰিবলৈ যাওঁতে টকা পইচাৰ কথা আহি পৰে সেইটো কাৰণে আয় চাই আমি ব্যয় কৰিব লাগিব তেতিয়াহে আমি সবফালে তাৰমানে সকলোৱে আৰু আমি একেলগে জীয়াই থাকিব পাৰিম সবৰে অভাৱ অভিযোগবিলাক দূৰ হ'ব তেতিয়াহে কাৰণ এই পৃথিৱীখনত আৰু সব জীৱ সদায় একেলগেই নাথাকে এদিন মৃত্যু অনিবাৰ্য্য় সেইকাৰণে আমি ভাবি গুণি প্ৰত্যেকটো বস্তু কিনিবলৈ যাওঁতে তাৰ মূল্যটো হিচাপমতেহে ল'ব লাগে আৰু দিব লাগে কাৰণ পইচাই আজিকালি পইচাই সৰ্বস্ব পইচা নহ'লে পৃথিৱীখনত জীয়াই থকাটোৱে দিগদাৰ কাৰণ সেই পইচাটো আমি যাতে অপব্য়ৱহাৰ কৰিব নালাগে দোকানীবিলাককো আমি যাতে অসন্মান কৰিব নালাগে অসন্তুষ্ট কৰিব নালাগে সেইবোৰ সকলোবিলাক আমি ভালকে ভাবিব লাগিব ভাবি চিন্তি বজাৰ সমাৰ কৰিব লাগিব কৰিলে নিজৰ নিজৰ পৰিয়ালটো ভালদৰে কোনেও কাকো হাত নপতাকৈ এমুঠি খাই বৈ সকলোৱে জীয়াইয়ে থাকক আৰু